অন্য ধৰ্ম বুলি ক'লে মুছলমান ধৰ্ম হিন্দু ধৰ্ম আৰু শিখ ধৰ্ম এই ধৰ্মখিনি মোৰ ভাল লাগে তেওঁলোকৰ ধৰ্মৰ নিজা নিজা গ্ৰন্থ আছে ধৰ্মগ্ৰন্থ আছে আৰু তেওঁলোকৰ নিজ ধৰ্মৰ বেলেগ বেলেগ বেলেগ ৰীতি নীতি আছে ধৰ্মীয় অনুষ্ঠান আছে গতিকে এই সকলোখিনি ধৰ্ম মোৰ ভাল লাগে তেওঁলোক এই ধৰ্মসমূহৰ পৰা বহুতো কথা শিকিব পাৰি তেওঁলোকৰ ধৰ্মীয় গ্ৰন্থৰ জৰিয়তে আৰু তেওঁলোকে বহুতো উৎসৱ উদযাপন কৰে কিন্তু তেনেকুৱা কোনো উৎসৱ উদযাপন কৰা মই নহয়